হেল্ল' ছাৰ এইটো ব্লকত লাগিছেনে বাৰু হয় আমাৰ ইয়াতে ধৰক আপোনাৰ বামপানীৰ এই ফলত আমাৰ বহুতো মানুহৰ অসুবিধাৰ সৃষ্টি হৈছে সৰু ল'ৰা ছোৱালীৰপৰা আদি কৰি বুঢ়া বুঢ়ীও খাবলৈ নাপায় কিবা হেৰিয়াত এই যান্ত্ৰনাত ভুগিছে আপোনাৰপৰা সহায় আমাৰ আপোনাৰ শান্তিপুৰ ৰহিলা গাঁও হয় হয় হয় কিছুমান ধৰক এই পানীৰ তলতে আছে বুঢ়া বুঢ়ীবিলাকৰ বহুত অসুবিধা হৈছে আপো ঘৰ দুৱাৰ আপোনাৰফালৰ ফালৰপৰা কিবা সহায় হয় হয় আমাৰ ইয়াত আপোনাৰ বহুতো আছে এই শ তিনিশ ওপৰত আছে আৰু আপোনাৰ ধৰক সৰু সৰু ল'ৰা ছোৱালী হয় হয় হয় হয় হয় আপোনাৰফালৰপৰা আপোনালোকৰফালৰপৰা নাৱৰ ব্যৱস্থাটো কৰি দিলে ভাল হ'ব তেতিয়া ধৰক আপোনাৰ আৰু অহা যোৱা অহা অঁ সুবিধা হ'ব অঁ ঠিক আছে ছাৰ অঁ ঠিক আছে হ'ব ছাৰ